হেল্ল' অঁ অঁ তুমি কোনখিনি পালাগৈ বাৰু পালাগৈ নেকি বজাৰ অঁ অ নহয় নহয় মই বস্তুকেইটামান পাহৰি গ'লো নহয় লিষ্টখন বনাইছিলোঁ যে বস্তু কেইটামান পাহৰি থাকিলোঁ হেৰি আনিবাচোন আমাৰ হেৰি নাই মাখানা নাই

আৰু হেৰি কি কয় এইটো তোমাৰ মিঠাতেল লৈ আহিবা

অঁ অঁ অঁ অঁ অঁ ঠিক আছে